যোৱা মাহত মোৰ হেডফোনডাল বেয়া হৈছিল হেডফোন যিহেতু মোৰ খুব প্ৰয়োজনীয় আৰু পঢ়াৰ সময়তো লাগে গান শুনিবলৈ মন গ'লেও লাগে গান শুনি খুব ভাল পাওঁ সেইবাবেও ভাবিলোঁ দোকানৰ পৰা কিনিলে দাম ভৰিব লাগিব অনা অনলাইন শ্বপিং চাইট এটাৰ পৰাই দি দিওঁ সেইবুলি ফ্লিপকাৰ্টতে এডাল অৰ্ডাৰ দিলোঁ অপেকৰ এডাল হেডফোন অৰ্ডাৰ কৰিছিলোঁ যিডালৰ ৰীভিউ মিক্সড ৰীভিউ আছিলে কোনোবাই কোনোবাই ভাল দৰে ৰীভিউ দিছিলে আৰু কোনোবাই কোনোবাই বেয়াকে দিয়া আছিল তথাপিও ভাবিলোঁ সস্তাত পাইছোঁ যেতিয়া নিজৰ দামত মিলিছে সেইবাবে মই সেইডাল হেডফোনলৈ ল'লো ডেলিভাৰী টাইম যিটো দিয়া আছিলে মই অৰ্ডাৰ কৰাৰ প্ৰায় বাৰ দিনমান পাছত হেডফোনডাল আহিছে মই ৰৈ ৰৈ ৰৈ ৰৈ মোৰ আমনি লাগি গ'ল কেতিয়া আহিব কেতিয়া আহিবকে তেওঁলোকৰো মানে যিটো চেলাৰ আছিল বিক্ৰেতাৰ যিটো কোম্পেনী আছিল তেওঁলোকৰ ডেলিভাৰী প্ৰচেচটো খুব বৰ ভাল নহয় আৰু লগত লিখা আছিল যে এটা পাৱাৰ বেংক বিনামূলীয়াকৈ দিব বুলি কিন্তু যেতিয়া যেতিয়া তেওঁলোকৰ পেকেজটো আহিল তেতিয়া সেই পাৱাৰ বেংকটো মই নাপালোঁ তথাপিও মই খুব মোৰ দৰকাৰী আছিল বাবে মই ৰাখি থ'লো হেডফোনডাল যেতিয়া ব্য়ৱহাৰ কৰিছোঁ মই তেতিয়াহে দেখিছোঁ যে হেডফোনডালৰ বেচ মুডটো একদম ভাল নহয় অলপো ভাল নহয় অলপমানে শব্দটো ঘেৰঘেৰাই ওলায় মেডিয়া কণ্ট্ৰল যিটো তাৰ অপশ্বন আছিলে সেই অপশ্বনটো একদম বেয়া কণ্ট্ৰোল কৰিবই নোৱাৰি মানে এটা টিপিলে বেলেগ এটাহে হৈ যায় যদিহে মই গানটো অফ্ কৰিব বিচাৰোঁ তেতিয়া বেলেগ এটা লাগি যায় গান আকৌ মই ফোন যদিহে ৰিচিভ কৰিব বিচাৰোঁ সেই মাল্টিপল টেপ হেডফোনডালত যিকেইটা আছিল ফোন ৰিচিভ কৰিব বিচাৰিলে ৰিচিভ নহয় কাটিব বিচাৰিলে কাট নাখায় মোৰ মানে এনেকুৱা লাগিছিল হেডফোনডাল মই এইডাল কিয় ল'লো ল'বই নালাগিছিল এনেকুৱা লাগিছিল চাউণ্ড কোৱালিটী ইমান ঘেৰঘেৰাই থাকে যেতিয়া মানে মই পঢ়ি থাকোঁ যিহেতু দৃশ্য শ্ৰব্য ভিডিঅ'বোৰ পঢ়াৰ সময়ত যিবোৰ ভিডিঅ' চোৱা হয় সেইবোৰ অলপ দীঘল থাকে মানে আধা ঘণ্টা হ'বলৈ নাপাওঁতেই মোৰ কাণ বিষাই মোৰ মূৰ বিষাই আৰু কাণত যিহেতু একেৰাহে ঘেৰঘেৰণি শব্দ এটা আহি থাকে সেইবাবে মানে মই হেডফোন ব্য়ৱহাৰ নকৰাকৈ খালীকে ফোনত চালেই মই তাতকে ভালপাওঁ সেইবাবে মানে মই কোনোবাই যদি ল'বও বিচাৰে এই হেডফোনডালৰ অভিজ্ঞতাৰ বিষয়ে যদি মোক কোনোবাই সোধে তেতিয়া মই কম যে এইডাল কেতিয়াও নল'বি মোৰ নিজৰ অভিজ্ঞতা খুব বেয়া সেয়েহে এইবাৰ যদি অৰ্ডাৰ দিওঁ মই খুব ভাল এডাল ভালদৰে চাইহে অৰ্ডাৰ কৰিম এই অপেকৰ হেডফোন মই আৰু কেতিয়াও নলওঁ